অঁ হেল্ল' কওক হয় কেতিয়ালৈ আপুনি অঁ অঁ অঁ যাব পাৰি যাব পাৰিব বোলো হয় হয় অঁ আছে আছে গাড়ীৰ সুবিধা আছে আপোনাক আৰু কি কি সুবিধা লাগে আপুনি ক'ব

আপোনাক কেনেকুৱা ধৰণৰ গাড়ী লাগে

অঁ অঁ অঁ পাব পাব অঁ পাব পাব পাব সকলো সক সক সকলো সুবিধা আছে আপোনাৰ তাত চোৱা মেলাও কৰিব পাৰিব ধুনীয়া

অঁ অঁ অঁ হ'ব ঠিক আছে ঠিক আছে হ'ব দিয়ক